কি কৰি আছা কি কৰি আছা অঁ অঁ বজাৰ কৰিবলৈ যাওঁ ব'লা এই বিশাললৈকে যাম আকৌ তেতিয়াহ'লে ওলাবা অঁ অঁ যাম আৰু আধা ঘণ্টামান পিছত অঁ বেয়া নহয় ভালেই হ'ব তেতিয়া মোৰ আহিব সময়ত ফোন এটা কৰি দিবা আৰু অঁ অঁ সুবিধা হ'ব নহ্

এই বিয়া আছে যে বিয়া পেজেন্ট কিনিব লাগিব আৰু ঘ আৰু ঘৰৰ এইবোৰ দালি চালি লৈ আহিম আৰু অঁ একেলগে সৰহকৈ আনিলে অঁ

অঁ অঁ অঁ অঁ অঁ অঁ তাত হ'ব তেতিয়া নহ্ ঠিক আছে হ'ব